মই মোৰ চুলিত ব্যৱহাৰ কৰিবলৈ এটা কণ্ডিচনাৰ মই অনলাইন শ্বপিং এপ এপ এটাৰ পৰা মই কিনিছিলোঁ আচলতে মই এটা বেলেগ বস্তু মই এটা বেলেগ মানে মই ল'ৰিয়েলৰ এটা কণ্ডিচনাৰ কিনিব বিচাৰিছিলোঁ কিন্তু তেওঁলোকে এটা থ্ৰেছমিৰ কণ্ডিচনাৰ তেওঁলোকে পঠাই দিছে আৰু ইয়াৰ উপৰিও সেই কণ্ডিচনাৰটো যিটো অন্তিম তাৰিখ হয় ব্যৱহাৰৰ উপযোগী হৈ থকাৰ যিটো অন্তিম তাৰিখ সেই তাৰিখটো ইতিমধ্যে পাৰ হৈ গৈছে প্ৰথমে মই সেই তাৰিখটো ইমান ভালকে মন নকৰাকে মই এবাৰ ব্যৱহাৰ কৰিলোঁ কণ্ডিচনাৰটো তাৰ পিছতে মোৰ চুলিখিনি বৰকৈ সৰিবলৈ লৈছে আৰু এটা বহুত বেয়া বহুত এটা বেয়া লাগি আছে চুলিখিনি গতিকে এইটো এটা বেয়া বস্তু মানে বেয়া প্ৰডাক্ট বুলি মই ভাবোঁ কাৰণ তেওঁলোকে মই যিটো বিচাৰিছিলোঁ সেইটো প্ৰথমে তেওঁলোকে মই যিটো বিচাৰিছোঁ সেইটো মোক দিয়া নাই তেওঁলোকে ইয়াৰ পাছত যিটো বস্তু ইতিমধ্যে ব্যৱহাৰৰ উপযোগী হৈ থকা নাই সেইটো বস্তু তেওঁলোকে পঠাই দিছে গতিকে বস্তুটো খুব বেয়া বুলিয়ে ক'ব লাগিব খুব বহু বেয়াই হয় বস্তুটো মোৰ চুলিখিনিও এতিয়া সৰি আহিছে বৰকৈ সৰিবলৈ লৈছে বস্তুটো এবাৰ ব্যৱহাৰ কৰাৰ পিছতে গতিকে এইটো এটা বেয়া প্ৰডাক্ট আছিল আৰু অলপমান খজুৱায়ো আছিল মোৰ চুলিৰ গুৰিবোৰত এইটো এটা বেয়া প্ৰডাক্ট